হেল্ল' অঁ বাইদেউ ভালে আছেনে মই আছো এনেই হেৰি আকৌ বহুত দিন হ'ল খা খবৰ পোৱা নাই বোলো কি কেনে কি কৰিছে কি নাই কৰা বুলি খবৰ এটা ল'বলৈ ফোন কৰিলোঁ কি

হয় হয় এতিয়া কি কৰি আছে পিছে অঁ অঁ হয় হয় হেৰি কি কয় বৰা চাউলৰ লোৱা নাই জানো আপুনি চাউলটো কিবা মিক্স আছিলে হ'বলা মিক্স থাকিলেও মানে সেনেকৈ পিঠাটো নুঠে যে কেতিয়াবা আপ অঁ এতিয়া একেবাৰে উঠা নাই ন অঁ অঁ আপুনি এতিয়া তেতিয়াহ'লে হেৰি কৰক উপায় এটা মই দিব পাৰোঁ এই পিঠাটো পিঠাগুড়িখিনি আপুনি আকৌ পানী অলপ দি মোহাৰি লওক মোহাৰি আকৌ মানে চালনীখনে চালি দিয়ক অঁ সম্ভৱ চাউলটোৱে মানে পানীটো কম খালেও কেতিয়াবা তেনেকৈ তিলৰ পিঠা নুঠে অঁ মই তেনেকুৱা কৰি পেলাই বাৰু বনাই পাইছোঁ মানে সেইকাৰণে মই এইটো উপায়টো দিলোঁ আপোনাক কৰি চাওকচোন কিজানি উঠিবই পিছত তিল আৰু গুৰ দিয়ে বনাওঁ অঁ তিলখিনি মই খুন্দি লওঁ খুন ভাজি পেলাই খুন্দি হেৰি গুৰখিনি লগত সানি লওঁ একেলগে অঁ আপুনি এই চাউল সেই গু পিঠা গুড়িখিনি এতিয়া পানী অলপ দি মোহাৰি চালনী এখনে চালি লওক তেতিয়া হয়টো উঠিব মই অঁ মই বনাই মেলি আজৰি হ'লোঁ মই লাড়ু চাৰু বনালোঁ আৰু নাৰিকলৰ লাড়ু বনালোঁ বেচনৰ লাড়ু বনালোঁ মালপোৱা হয় হয় আপুনি হেয়ি কৰি চাওক মই কোৱাটোকে কৰি চাওক দেই অঁ বনাওক বনাওক ঠিক আছে হ'ব দিয়ক বিহু খাবলৈ আহিব ন'হলে হ'ব হ'ব দিয়ক